ডেংগু জ্বৰ আৰু মেলেৰিয়াৰ দৰে মহৰ পৰা হোৱা অসুখৰ পৰা ৰক্ষা পাবলৈ সকলোৱে নিজৰ নিজৰ ঘৰত আঠুৱা তৰি শুব লাগে আৰু ওচৰ পাঁজৰৰ নল নৰ্দমা চাফ চিকুণকৈ ৰাখিব লাগে এতিয়া বৰষুণৰ পানীত যি ধৰণে আপোনাৰ কিছুমান বাল্টিং বৈয়াম বা ক'ৰবাত খাল নলা নলা চলা ওচৰত যিধৰণে আপোনাৰ পানী জমা হয় সেই পানীখিনি সকলোৱে পেলাই পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু এইটো ব্যৱস্থা ল'ব লাগে যে কেতিয়াবা বৰষুণ দিওঁতে বা ক'ৰবাত পানী আহোঁতে তেনেকুৱা কোনো জেগাত যাতে পানী জমা নহয় সেই যদি কোনোবা জেগাত যদি পানী জমা হয় সেই পানীৰ পৰা আপোনাৰ মহৰ সৃষ্টি হয় আৰু মহৰ পৰা আপোনাৰ ডেংগু বা মেলেৰিয়াৰ দৰে মহৰ সৃষ্টি হয় আৰু তেনেকুৱা মহে যদি আপোনাৰ কামোৰে তেতিয়াহ'লে আপোনাৰ গাত বেমাৰৰ সৃষ্টি হয় সেই কাৰণে আপোনালোক সকলোৱে কোনো জেগাত পানী নলা নৰ্দমাই বা বাল্টিঙে চাল্টিঙে বৈয়ামে বাকেটত যাতে পানী জমা হ'ব নালাগে সেয়া আপোনালোকে চকু ৰাখিব আৰু লগতে ওচৰ পাঁজৰৰ যি আপোনাৰ জাবৰ হাবি বন থাকে যিহেতু আপোনাৰ ঘৰৰ চাৰিওবেৰ চাফ চিকুণকৈ ৰাখক হাবি বন থকা জেগাতো আপোনালোকৰ মহৰ সৃষ্টি হয় সেইকাৰণে সকলোৱে সেই জেগা সকলোৱে চাফ চিকুণ কৰি ৰাখক যাতে তেনেকুৱা জেগাৰ পৰা মহৰ সৃষ্টি নহয় আৰু আপোনালোকে য'ত মানুহে য'ত শৌচ কৰে সেই শৌচা শৌচখিনি য'ত আপোনালোকৰ সংৰক্ষিত হয় সেই সংৰক্ষিত হোৱা জেগা টোকোৰা আপোনালোকে ভালদৰে পকা কৰি ধুনীয়াকৈ কৰি তুলক আৰু ওপৰত তাতে শৌচৰ মলৰ গোন্ধটো ওলাই নাহে আৰু তাৰপৰা যাতে কোনো পৰুৱা মহ মাখি ডেংগু বা মেলেৰিয়াৰ সৃষ্টি নহয় তাৰ ওপৰত চকু ৰাখিব লাগে সেই তেনেকুৱা জেগা পৰাও আপোনাৰ ডেংগু বা মেলেৰিয়াৰ দৰে মহৰ সৃষ্টি হয় সেইকাৰণে সকলোৱে তেনেকুৱা শৌচ মল সংৰক্ষণ কৰিব পৰা জেগা এটুকুৰা নিৰ্মাণ কৰি ওপৰত যাতে এটা ঢাকন দিয়া ব্যৱস্থা দিয়া হয় তাৰ ওপৰতো চকু ৰাখিব লাগে আৰু আঁঠুৱা যদি আপোনালোকৰ সকলোৰে ঘৰত আছে আঁঠুৱা চিলাই থব লাগে আজিকালি চৰকাৰৰ ফালৰ পৰা ডেংগু বা মেলেৰিয়াৰ কাৰণে বিশেষ আঁঠুৱা দিয়া হয় সেই আঁঠুৱাত আপোনালোকৰ দৰৱ থাকে তাত সেই দৰৱৰ কাৰণে কোনো আপোনাৰ ডেংগু মেলেৰিয়া বা সাধাৰণ মহো আহিব নিবিচাৰে এই আৰু এনেকুৱা বহুখিনি ব্যৱস্থা আছে সেই তেনেকুৱা ব্যৱস্থাবোৰ সকলোৱে যাতে গ্ৰহণ কৰিব লাগে